আমাৰ অঞ্চলত পৰ্যটকৰ বাবে বিশেষ ঠাই আছে মেইন প্ৰথম স্থান ঠাইখনৰ নামেই হ'ল বৰদোৱা য'ত আমাৰ শ্ৰীমন্ত শংকৰদেৱ জগতগুৰু তেখেতে জন্ম হৈছিল তাতে আমাৰ বৰদোৱা বৰদোৱাখনতে আমাৰ ওচৰতে আমি বৰদোৱা বহুত আমাৰ নিজৰ অঞ্চলৰ মানুহৰ আমাৰ অঞ্চলৰ বা আমাৰ যিমান মানুহ আছে তাতকৈ বেছি আহে আমাৰ পৰ্যটকসকল বাহিৰৰ দেশৰ পৰাও আহে দেশ বিদেশৰ পৰ্যটকবিলাক আহে তাত চাবলৈ বৰদোৱাখন শংকৰদেৱ কেনেকৈ জন্ম হোৱা ঠাইখন তাত আছে মানে ধৰক গংগা আসন আছে যিটো শংকৰদেৱে তাতে গা ধুইছিল আৰু তেখেতৰ পঢ়াশালীখনো আছে আইতাক শংকৰদেৱৰ আইতাক থকা খেৰসূতী তেখেতে তেখেতৰ আৰু জন্ম তাতেই হৈছিলে আমাৰ বৰদোৱাতে খেৰসূতী সেইখন যিখন স্কুলত শংকৰদেৱ পঢ়িছিল শংকৰদেৱ পঢ়া স্কুলখনো আছে তাত আৰু ইপিনে ধৰক আমাৰ গংগাসন আছেই আৰু তাত মানে বিশেষকৈ এটা উৎসৱ হয় বৰদোৱাত দৌল উৎসৱ বুলি কয় ফাকুৱা বুলি কয় তাতে মানে ধৰক সাতদিনীয়া পাতে সেইকেইদিনত মানে বহুত আমাৰ নিজৰ অঞ্চলৰ মানুহৰ বাদেও আমাৰ অসমৰ মানুহ বিদেশৰ মানুহো আহে বহুত জেগাৰ পৰা আহে ভ্ৰমণ কৰিবলৈ আহে তাতে থকাৰ ব্যৱস্থা আছে সুন্দৰকৈ আৰু তাতে আমাৰ দৌল উৎসৱটো তাতে মানে সাতদিনীয়া হয় তাতে বৰদোৱাত আহে আৰু বহুত বহুত পৰ্যটক আমি দেখিবলৈ পোৱা হয় আমি নিজেই থাকোঁ যেতিয়া আমি গ'ম পাওঁ নহয় তাৰ ভিতৰতো বিশেষকৈ আছে আৰু এই দুবছৰ মান হৈছে আমাৰ নগাঁৱৰ বঢ়মপুৰৰ ওচৰত মহামৃত্যুঞ্জয় মন্দিৰ শিৱ শিৱ লিংগ আমাৰ এছিয়া মহাদেশৰ ভিতৰত ডাঙৰ শিৱ লিংগ হয় মহামৃত্যুঞ্জয় মন্দিৰ আমাৰ ওচৰতে সেই সেই মন্দিৰভাগ শিৱ মন্দিৰভাগ চাবলৈ আমাৰ ওচৰৰ অঞ্চলৰ বাহিৰেও বেলেগৰ বাহিৰা দেশৰ পৰ্যটক আহে আমেৰিকাৰ মানুহ আহিছে জাপানৰ আহিছে থাইলেণ্ড ইংলেণ্ড এইবিলাকৰ মানুহো আহিছে তাত সেই শিৱ মন্দি লিংগটো চাবলৈ কাৰণে আৰু ওখওটো ওখ বহুত ওখ লিংগটো এনেকৈ এছিয়াৰ মহাদেশৰ আমাৰটো ডাঙৰ মহামৃত্যুঞ্জয় মন্দিৰ বুলি কয় ওচৰতে তাৰ ভিতৰতো আছে আমাৰ ধৰ আমাৰ বিশেষকৈ আমাৰ মেইন কাজিৰঙাখন আমাৰ নগাঁও ডিষ্ট্ৰিক আৰু গোলাঘাটৰ মাজত আমাৰ ওচৰতে এইখন কাজিৰঙা তাতে আমাৰ কাজিৰঙাখন আমাৰ এশিঙিয়া গঁড়ৰ কাৰণে বিখ্যাত কাজিৰঙা গঁড় আৰু হাতী বাঘ এইবিলাক চাবলৈ হৰিণ এইবিলাক চাবলৈ আমাৰ অঞ্চলৰ মানুহতো যায়েই আমিতো যাওঁৱেই ধৰক চাবলৈ আৰু বাহিৰা বেলেগ দেশৰ মানুহো আহে তাত কাজিৰঙাত পৰ্যটকবিলাক আহে চাবলৈ আগতে হাতীত উঠিব পাৰি হাতী চাফাৰী হাতীত উঠি পেলাই গাড়ী বুলি ক'লে গাড়ীত যাব ভিতৰত চাবলৈ পৰা যায় বহুত পৰ্যটক আহে আৰু বাইন'কুলাৰেদিও চায় এনেকৈ চায় গঁড়বিলাক ওচৰত থাকিলে অকণমান দূৰত থাকিলে ওচৰততো থাকেই বাঘ দেখা পায়েই চাবলৈ সেইবিলাক চাবলৈ আহে পৰ্যটক সেইকেইটাই আমাৰ মানে কি সেই তিনি তিনিটা আছে আমাৰ আছে ইপিনে চম্পাৱতী বুলি কয় যিখন চম্পাৱতীত তাতো তাতো বহুত মানুহ আহে চম্পাৱতী চাবলৈ কেনেকৈ কি হৈছিল চম্পাৱতীত কি নাম কেনেকৈ সেই তাতো বহুত পৰ্যটক হয় ইপিনে আছে আমাৰ পবিতৰাও আছে ওচৰতে অঞ্চলৰ পবিতৰাতো পবিতৰা মৰিগাঁও ডিষ্ট্ৰিক হয় নগাঁৱৰ পৰা পবিতৰা জাগীৰোডৰ সেইটো আমি চাবলৈ যাওঁ তাতো বহুত তাতো মানে কি এ সেই পবিতৰা চাবলৈ তাত অৰণ্যখন চাবলৈ অভ অৰণ্যখন চাবলৈ বহুত পৰ্যটক আহে তাত বহুত মানুহ আহে বাহিৰৰ দেশৰ পৰা চাবলগীয়া মানে এইটো অঞ্চলৰ মানে কি বিশেষকে আমি য'ত আমি জন্মস্থান কৰিছোঁ নগাঁও তাত মানে আমি চাবলগীয়া বহুত আছে বহুত মঠ মন্দিৰ আছে ডাঙৰ ডাঙৰ বহুত বহুত দূৰৰ পৰা আহে মানুহ চাবলৈ সেইটোৱেই আমাৰ ঠাইকণ মানে বিশেষ আমি য'ত জন্ম হৈছো সঁচা সঁচাই কিন্তু আমি ভাগ্যৱান আমি মহাপুৰুষ শংকৰদেৱ জগত গুৰুৰ নিচিনা এজন গুৰু পাইছোঁ আমাৰ বটদ্ৰৱা থানত বৰদোৱা আৰু বিশেষকৈ আমাৰ ওচৰত মহামৃত্যুঞ্জয় মানে শিৱ বাবাৰ শিৱ তাৰ পিছত এইপিনে কাজিৰঙাখন তেনেকৈ তেনেকৈ বহুত মঠ মন্দিৰ আছে আমাৰ ওচৰত চাবলগা